মই সৰুৰে পৰা গান গাই নাচি খুব ভাল পাওঁ আৰু স্কুলতে হওক বা তেনেকুৱা যদি কিবা অনুষ্ঠান হয় তাত মই নাচিবলৈ যাওঁ সেয়া লাগে কম্পিটিচনেই হওক বা প্ৰদৰ্শনীমূলক হিচাপেই হওক বিহু নৃত্য ভোৰতাল নৃত্য দশৱতাৰ নৃত্য আধুনিক নৃত্য এই সকলোবোৰ নৃত্যই আচলতে মই নাচিছোঁ তাৰে ভিতৰত ভোৰতাল নৃত্য হওক বা দশৱতাৰ নৃত্য মোৰ খুব ভাল লাগে ভোৰতাল নৃত্যটো আচলতে তাল যিখন ভোৰতাল সেইখন লৈয়ে কৰা হয় ছয়জনৰ পৰা নজন বা দহজন ছয়জনৰ পৰা দহ জনলৈকে থাকে আৰু তেনেকৈ দশৱতাৰ নৃত্যটো অকলেও কৰিব পাৰে এনেকুৱা নহয় তাত কৃষ্ণৰ যিজনে মানে কৃষ্ণ হয় তেখেতৰ দহটা অৱতাৰৰ বিষয়ে এটা এটাকৈ খুব ধুনীয়াকৈ তাত দেখুওৱা হয় আৰু তাৰ লগতে আমাৰ বিহুটোতো আছেই বিহুটো পাহৰি আচলতে আমি যিটো একো নিশিকাৰ আগতে আচলতে আমি বিহু শিকোঁ সৰুতে শুনাৰ পৰা ধৰক হুঁচৰি গোৱাৰ পৰা হওক আচলতে প্ৰথম নৃত্য আমি কি শিকিছোঁ বুলি ক'লে আচলতে আমি বিহু কথাই ক'ব লাগিব আকৌ তাৰ লগতে যেনে সৃষ্টিশীল নৃত্যসমূহ মোৰ ভাল লাগে আচলতে এ নৃত্য প্ৰথম টিভি মোবাইল চাই শিকিছিলোঁ সৰুতে যেতিয়া বিহুটো বাদ দি কেতিয়া শিকিছোঁ বুলি ক'লে যদিও তাৰপিছত ডাঙৰ হৈ মই আচলতে সত্ৰীয়া নৃত্য খুব ভালকৈ প্ৰশিক্ষণ লৈছিলোঁ আৰু আটাইতকৈ ভাল লগা কথা যে সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যক দুহেজাৰ চনত আ ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যৰ আ মৰ্যাদা প্ৰদান কৰিছে যিটো এজন অসমীয়া হিচাপে বা সত্ৰীয়া নৃত্যৰ নৃত্যশিল্পী হিচাপে খুব এটা মোৰ বাবে ভাল লগা কথা আৰু এজন অসমীয়া হিচাপেও সকলোৱে এটা মানে গৌৰৱ কৰিবলগীয়া এটা কথা যে সত্ৰীয়া নৃত্যটো আমাৰ আঠটা সৃষ্টিশীল নৃত্যৰ ভিতৰত স্থান পাইছে আৰু মই যেতিয়া সত্ৰীয়া পাছ কৰি আহিলোঁ তাৰপিছত সৰু সৰু ল'ৰা ছোৱালীবোৰক সত্ৰীয়া নৃত্য শিকাওঁ খুব ভাল লাগে মোৰ তেওঁলোকৰ আজিৰ নতুন ল'ৰা ছোৱালীখিনিয়ে সত্ৰীয়া নৃত্য হওক বা দশাৱতাৰ নৃত্য হওক ভোৰতাল নৃত্য হওক এইবিলাকৰ বিষয়ে জনাটো কাৰণ সেইখিনি আমাৰ সংস্কৃতিৰ এটা অংশ তো সেইখিনি যদি আমি আচলতে সৰু ল'ৰা ছোৱালীখিনিক শিকাব পাৰোঁ কাৰণ বাকীবোৰ নৃত্য আমি ধৰক টিভিয়ে চিভিয়ে দেখিয়ে থাকোঁ সেইখিনি লৈ কোনো কথা নাই কিন্তু এই যে সত্ৰীয়া নৃত্যৰ সেইবিলাক খুব ভাল লাগে সৰু ল'ৰা ছোৱালীখিনিয়ে শিকক জানক বুলি আৰু তাৰ লগে লগে সৃষ্টিশীল এনেকুৱা নহয় য়ে অকল সেইটোৱে সৃষ্টিশীল নৃত্যসমূহ যেনে ধৰক ভূপেন হাজৰিকাদেৱৰ গীতবিলাকত কিছুমান নৃত্য ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ গীতসমূহত কিছুমান নৃত্য আমি নিজে সৃষ্টিও কৰিব পাৰোঁ আৰু সেইখিনি সৃষ্টি কৰি বহুতো সৰু সৰু ল'ৰা ছোৱালীক বা তেনেকৈ সকলোকে শিকাইছোঁ আৰু নিজেও বিভিন্ন ঠাইত নাচিবলৈ গৈছোঁ আৰু তাৰ লগতো সৰু সৰু ল'ৰা ছোৱালীখিনিয়েও সেই নৃত্যবিলাকত নাচি তেওঁলোকেও খুব ভাল পায় গানটোৰ লগতে তেওঁলোকৰ প্ৰতিভাবোৰো লগতে বিকশিত হয় তো সেইটো কাৰণে মোৰ ভাল লাগে এজন শিকাব যে পাৰিছোঁ কিমান শিকাব পাৰিছোঁ নাজানো কিন্তু মই যিখিনি শিকিছোঁ মই বিচাৰোঁ যে মোতকৈ সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে বা উঠি অহা ল'ৰা ছোৱালীখিনিয়ে সেইখিনি শিকক জানক নিজৰ সংস্কৃতিটোৰ বিষয়ে সেইটোৱে আমাৰ কাৰণে আটাইতকৈ ডাঙৰ কথা